নলবাৰী জিলাত জলবায়ু মই ভাল বুলিয়েই ক'ম বসবাসৰ উপযোগী জলবায়ু কিন্তু দিগদাৰটো হয় তেতিয়া যেতিয়া আচলতে বানপানীৰ সময় আহে দৈনন্দিন জীৱনত যথেষ্টখিনি প্ৰভাৱিত কৰে কৃষিজীৱী লোকসকলৰ জীৱনটো আচলতে আটাইতকৈ বেছি প্ৰভাৱিত কৰে কাৰণ যোনখিনি ব্যৱসায়ী আছে যোনখিনি বিজনেছমেন আছে তাহাঁতৰ জীৱনটো সিমান বেছি প্ৰভাৱিত নহয় হয় বা একদম যেতিয়া অ'ভাৰ ফ্লাড হয় অ'ভাৰ বানপানী হয় উপচি পৰে চবফালে তেতিয়া যথেষ্টখিনি দিগদাৰি হয় কাৰণ দোকান চোকান বন্ধ কৰি ৰাখিবলগা হয় কিন্তু আডাৰৱাইজ বাকীখিনি সময়ৰ কাৰণে নৰ্মেল বৰষুণে হেৰিত ইমান প্ৰভাৱিত নকৰে বৰষুণে হওক বা ৰ'দে হওক এই ব ব্যৱসায়ী শ্ৰেণীটোক কিন্তু হেৰিয়ে কৃষিজীৱী মানুহখিনিক যথেষ্টখিনি প্ৰভাৱিত কৰে কাৰণ তেওঁলোকৰ আল্টিমেটলী যিহেতু গোটেই ব্যৱস্থাটো তেওঁলোকৰ আৰ্থিক আৰ্থিক আৰ্থিক অৱস্থাটো ডিপেণ্ডণ্ট হৈ থাকে এই বৰষুণৰ ওপৰত আৰু মনচুনৰ সময় মৌচুমীৰ সময় যোন যোনখিনি আছে সেইখিনি সময়ত আচলতে যোনখিনি এটা পৰম্পৰা ধৰণৰ আছে নলবাৰীত যে বানপানী হয় বানপানী হয়েই কাৰণ পাগলাদিয়া পাগলাদিয়া যোনখন নদী আছে সেইখন একদম ওচৰেদি বৈ গৈছে আমাৰ গাঁৱৰেই প্ৰতিবছৰে বানপানী হয় আৰু বানপানী সৰু সুৰা বানপানী নহয় যথেষ্ট সংখ্যক লোক প্ৰভাৱিত হয় কিন্তু এবাৰ তাত কৰি এটা বেয়া অৱস্থা হৈছে যে আমাৰ ঘৰৰ পৰা মোটামুটি এক কিলোমিটাৰ দূৰত চ'ক চ'ক এটা খুটা খুটা এটা উঘ্লি পৰিছে উঘালি পৰিছে পৰাৰ লগে লগে মোটামুটি আমাৰ আমাৰ গাঁওখন আমাৰ পিছৰ গাঁওখন গোটেইখিনি কাৰেণ্ট নাই সেই খুটাটো ক'ব গ'লে ট্ৰাঞ্চফৰ্মাৰ টাইপ এটা এটা জাংচন টাইপ আছিল কাৰেণ্টৰ গতিকে কাৰেণ্ট নাই বুলি বহুত দিন কাৰেণ্ট নাই লাষ্টত আমাৰ গাঁৱৰ মানুহে উপায় নাপায় আশ্ৰয় শিবিৰততো যোনখিনি গৈছে গৈছেই যোনখিনি মানুহে আশ্ৰয় শিবিৰত যোৱা নাই বিভিন্ন কাৰণ থাকে বহুতে ইচ্ছা কৰি নাযায় বহুতে আশ্ৰয় শিবিৰতনো থাকিম নে সেনেহেন ভাব লৈয়ো নাযায় গতিকে সেনেহেন হেৰিৰ কাৰণে লাষ্টত মানুহে জেনেৰেটৰ আনি মানে কাৰেণ্ট ল'ব লগা হৈছিল মানে ম'বাইলটো চাৰ্জ দিব পৰা অৱস্থা নাই মানে সেনেহেন